নলবাৰী জিলাত আচলতে চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ বিভিন্ন ধৰনৰ চিকিৎসা সেৱা উপলব্ধ আছে তথাপিও স্বাস্থ্য কেন্দ্ৰৰ ক্ষেত্ৰত দিশটো ইমান উন্নত নহয় ইয়াৰ মূল কাৰণ হৈছে যে আমাৰ গ্ৰাম্য অঞ্চলৰ ৰাস্তা ঘাটবোৰ সিমান ভাল নহয় যাৰ কাৰণে ৰোগী নিয়াত খুব অসুবিধা হয় আৰু কাৰণ হস্পিটেলবিলাক মেক্সিমাম আপোনাৰ নলবাৰী টাউনৰ ফালেই আছে গাঁওবিলাক যিহেতু বহুত দূৰ দূৰ গতিকে খুব অসুবিধা হয় সাৰথি তাৰপিছত শুশ্ৰষা তাৰপিছত মেটাৰনিটি এনেকুৱা ধৰণৰ বহুতকেইখন মেডিকেল আছে তাৰোপৰি প্ৰাইভেটো আছে তাৰোপৰি এতিয়া নতুনকৈ ঘগ্ৰাপাৰ অঞ্চলত আপোনাৰ এখন মেডিকেল কলেজো হৈছে তাতো মানুহে যাব পাৰে তথাপিও মানে সিমান এটা মানে হেৰি নহয় মানে আৰু গ্ৰহণযোগ্য নহয় আৰু ফাৰ্মাচী ক্লিনিক আছে যদিও কোভিড মহামাৰীৰ সময়ত সাধাৰণতে মানে আপোনাৰ বিভিন্ন ধৰণে কৰ্মীসকলে সেই লৈছিল যদিও মানে আমাৰ নলবাৰী জিলাত কোভিড সংক্ৰমণ সিমান বেছি পোৱা যোৱা নাছিল আচলতে গতিকে মানে ইয়াত সিমান প্ৰব্লেম হোৱা নাছিল সেইখিনি সময়ত তথাপিও মানে চিকিৎসা ক্ষেত্ৰৰ ক্ষেত্ৰত মই আচলতে অনুন্নত বুলিয়েই ক'ম আমি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন প্ৰতি বছৰে হৈ থাকিব লাগে যদি এজন ছিৰিয়াছ ৰোগী আহে যান জঁটৰ সমস্যাৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যা মেডিকেলত উন্নতমানৰ প্ৰযুক্তি সম্বলিত একো বস্তুৱে নাথাকে গতিকে এনেকুৱা বহুত ধৰণৰ সমস্যাৰ সন্মুখীন আমি প্ৰতিদিনে আচলতে হ'বলগীয়া হয়